হয় কওকচোন অ' আছিল অ' অ' আছিল কেতিয়ালৈকে যাব অ' আচ্ছা আপোনালোক কেইজনমান মানুহ আছিল বা ভাড়াটো আপোনাৰ গাড়ী লৈ ডিপেণ্ড কৰিব আপোনাৰ দহ বাৰজন হ'লে অলপ ডাঙৰ গাড়ীয়ে লাগিব আপোনাৰ ট্ৰেভেলাৰ ল'ব পাৰে ট্ৰেভেলাৰ ল'লে দহ হাজাৰ টকা কৰি আপোনালোকৰ ক'লৈকে যাব বাৰু অ' আপোনালোকক ক'ৰ পৰা পিক আপ কৰিব লাগিব মানে ক'ৰ পৰা উঠাব লাগিব অ' অ' ঠিক আছে মানে অলপ মৰিগাঁও যিহেতু অলপ দূৰত হয় মোৰ ঘৰ এনে গুৱাহাটীত হয় তাৰ পৰা মই আকৌ মৰিগাঁওলৈ যাব লাগিব যিহেতু অলপ পইচাটো বেছি হ'ব সেইকাৰণে মানে অলপ হেৰিটো হ'ব আৰু পইচাটো অলপ বেছি হ'ব অ' মানে কমাব এনে হ'ব দিয়কচোন আৰু আপোনাৰ কেইদিনৰ কাৰণে লাগিব এনে গাড়ীখন আচ্ছা দুদিনৰ কাৰণে লাগিব অ' অ' অ' অ' দুই দিনৰ কাৰণে হ'লে অলপ কমোৱাটো টানেই তথাপিও মই চিন্তা কৰি চাম বাৰু যিহেতু এতিয়া তেলৰ দামো বেছি হৈছে আৰু আপোনাৰ চলোৱাৰো বহুত পইচা গুচি যায় গতিকে কমোৱাটো টান তথাপি যদি দুদিনৰ কাৰণে যায় তেতিয়া অলপ কমাই দিব পাৰিম আৰু পাঁচশ এক হেজাৰ টকা কমাব পাৰিম আৰু অ' আচ্ছা ঠিক আছে হ'ব দিয়ক